চাৰি জানুৱাৰী দুহাজাৰ সোতৰ আঠ নৱেম্বৰ দুহেজাৰ ওঠৰ বিছ ছেপ্টেম্বৰ দুহেজাৰ ঊনৈছ সাত নৱেম্বৰ দুহেজাৰ বাইছ বিছ এপ্ৰিল দুহেজাৰ তেইছ